অঁ হেল্ল' হয় অঁ নমস্কাৰ হয় এই তাকে এইবাৰ ধান খেতিৰ কেনেকুৱা হৈছে সেইফালে হয় হয় হয় তাকে তাকে তাকে অঁ আমাৰফালে তাকে অলপ বানপানীও আমাৰ সমস্যা অলপ আহিলে ইয়াত দুবাৰকে বানপানী হয় হয় হয় তাকে দুবাৰকে আহিলে এইবাৰ এই তাকে প্ৰথমবাৰত আপোনাৰ কঠীয়া অলপ নষ্ট হ'ল তাৰপৰা ছেকেণ্ড বাৰত আকৌ আহোঁতে এই মানে অলপ এই পানীটো বেছি হৈ গ'ল যে তাৰ ফলত মানে আপোনাৰ সেই ধানবিলাক অকৌ ওলাওঁতে হেৰি দেৰি হ'ল তাকে বৰ ভাল এটাও নহ'ল একদম মানে এটা তাকে এইবাৰ আকৌ বোলে তাকে ধানৰ আপোনাৰ চৰকাৰী ধানটো লৈছে ধানৰ মূল্যটো বহুত দিছে বোলে তাকেহে কি কৰোঁ জানো এইবাৰ অঁ হয় হয় বোলে তাতে এই পোক পতংগই কিবা আমনি কৰিছিলে নেকি সেইফালে অঁ হয় আমাৰ এইফালে কিছুমান জেগাত ঠাইভেদে মানে আপোনাৰ পোক পতংগই অকমান দেখা দিছিলে তাকে বহুত ধান নষ্টও হৈছে এনেকেও এই বানপানী হোৱাৰ ফলতে এইবিলাক হৈছে আৰু চব ও ধান আমাৰ বেছিকেতো আমাৰ ৰঞ্জিতে কৰা হয় ৰঞ্জিত চৌলাহী অঁ হয় হয় তাকে আমাৰ এইবাৰ তাৰ ওচৰৰ পাজৰে নতুন আপোনাৰ এই আপোনাৰ ৰঞ্জিতৰ এইটো ক্ৰছ বুলি কৈছে ভাল ধান হৈছে যথেষ্টখিনি ধান হৈছে কিছুমান মানুহৰ সেনেকুৱা ধানটো থ্ৰী ছিক্সটি ফাইভ নে কি অঁ হয় হয় হয় তাকে অঁ

হয় হয় হয় সাৰটো পৰিমাণে অলপ দিয়া হয় আপোনাৰ সাৰ নিদিলেও আজিকালি পথাৰত আপোনাৰ গম পাইছেই দেখোন মানে ধানৰ পৰিমাণটো অলপ কমি যায় সাৰ নিদিলেন আজিকালি চব হয় তাকে ইভাগেতো আপোনাৰ সাৰটো বহুত দামেই পৰে আপোনাৰ জৈৱিক সাৰটো ল'লে সেইকাৰণে আমি এইটোকে অকমান লওঁ এই ৰাসায়নিকটো ও হয় তাকে মই সেই ফোন কৰিলো বোলো কেনেকুৱা কি হৈছে আপোনালোকৰ হয় হয় অঁ আমাৰ পথাৰৰ পৰা সি আনি মাৰি মাৰি লোৱা হয় মাৰি লৈ আপোনাৰ চব গুটিকে থৈ দিওঁ আৰু ভঁৰালতে আপোনালোকক কেনেকে অঁ মৰণা চৰনা মাৰি ন উন্নতমানৰ আজিকালি ভাল ভাল অঁ অঁ সেনেকে হ'লে আমাৰ কৃষকসকলৰ অলপ সুবিধা হয় অঁ সুবিধা হয় ঠিক আছে তেতিয়াহ'লে কথা পাতি ভাল লাগিল আপোনাৰ লগত হয় ঠিক আছে হয় হয় হয় ধন্যবাদ